অ' হেল্ল' অ' কওঁকচোন

ছিষ্টেমটো আছে বাৰু অ' অ' কোন জাগাত লাগিছিলে বাৰু যোৰহাত লিচুবাৰী ন ঠিক আছে আপুনি পে'মেণ্টটো কৰিব তাৰপৰা মই হোম ডেলিভাৰী পঠাই দিব পাৰিম বাৰু পে'মেণ্টটো কৰা হ'লে আহিব এপাক আপোনাৰ আহিবলৈ কিবা প্ৰব্লেম হ'ব নি ঠিক আছে বাৰু হ'ম ডেলিভাৰীটো দি দিম বাৰু আহিব আপুনি এদিন ৱাৰেণ্টি আপোনাৰ দুবছৰ থাকিব হোম ডেলিভাৰীটো দিব লাগিব অ' আহিব আপুনি